হেল্ল' দাদা বৌদ' আছে নে ঘৰত তাকে আমি হেৰি জাকৈত মাছ ধৰিবলৈ যাওঁ বুলি ওলাইছিলোঁ বৌদ' যায় নেকি বোলো খবৰ এটা লৈছোঁ মাছ ওলাইছে এতিয়া পানী শুকাইছে যে

লৈ আহিব আপুনি যাব নি ওলাওক ওলাওক বাইদেউ অঁ অঁ আমাৰ ওচৰৰ গোটেইখিনিয়ে ওলাইছে আৰু

ঠিক আছে হ'ব ওলাওক তেতিয়াহ'লে অঁ অঁ ৰাখিছোঁ দেই